মই বৰ্ত্তমান চাকৰি নকৰোঁ মই এগৰাকী ছাত্ৰী হয় আৰু মই পঢ়া শুনা কৰি আছোঁ মোৰ পঢ়া শুনাৰ প্ৰাৰম্ভণি হৈছিলে মোৰ প্ৰাথমিক শিক্ষাৰপৰা আৰু মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলোঁ চিলভাৰ জুবিলি প্ৰাথমিক বিদ্যালয়লৈ আৰু তাৰপিছত সেই প্ৰাথমিক শিক্ষা সমাপ্ত কৰি মই আৰু এখন বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ যোনখন আছিলে তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী কন্যা বিদ্যালয় তাতেই মই মেট্ৰিক পাছ কৰিলোঁ আৰু তাৰ পিছত মোৰ যোনটো উচ্চতৰ মাধ্যমিক শিক্ষা মই তাতেই প্ৰাপ্ত কৰিলোঁ মানে তাতে মই হায়াৰ ছেকেণ্ডাৰীও পঢ়িলোঁ দুবছৰ তাৰপিছত মই স্নাতক ডিগ্ৰীৰ বাবে মই দৰং কলেজত পঢ়িলোঁ তাৰ পিছত মই স্নাতকোত্তৰ শিক্ষা মই মানে এম এ পঢ়িলোঁ তেজপুৰ ইউনিভাৰ্ছিটিৰ পৰা আৰু তাৰপিছত মই বি এড বেচ্ছেলৰ অফ এডুকেচন কৰিব আহিছোঁ কৰি আছোঁ মানে এতিয়া বৰ্ত্তমান সেইটো মই তেজপুৰ চিটিৰ পৰা কৰি আছোঁ